আমাৰ ইয়াত ৰাস্তা পদূলিবোৰ বহুত ঠেক সেইবাবে এক্সিডেণ্টবোৰ অলপমান বেছি হয় যদি ৰাস্তা পদূলিবোৰ অকমাণ বহল হয় তেতিয়া আমি এইবোৰৰ পৰা পৰিত্ৰাণ পাব পাৰিম আৰু আমাৰ গোলাঘাট ট্ৰেইন ষ্টেচনৰ পৰা ৰাতিপুৱা এখন আৰু গধূলি এখনহে ট্ৰেইন যায় যদি আৰু ট্ৰেইন দুখনমান হয় তেতিয়া আমাৰ আৰু সুবিধা হ'ব